আমি গৰু গৰু মা মানো গৰু আমাৰ ভগৱান আমাৰ গৰু আমাৰ আমাৰ নিজৰ পৰম্পৰাগত মানে আমি ধৰক এতিয়া আমাৰ গৰু আমাৰ নাথাকিলে আমাৰ নহয়েই আমি ধৰক গৰু হ'লে আমাৰ গাখীৰ খাবই লাগে গাখীৰ নহ'লে আমাৰ নহয়েই আমাৰ ল'ৰা হওক বা ছোৱালী হওক সৰু ডাঙৰ চবৰে আমি ঘৰত গাখীৰ দৰকাৰ হয় আমাৰ কয় মানে গৰু নহ'লে আমাৰ সৰু বুলি কয় চবতকৈ সেইটো কাৰণে আমি গৰু মা মানো সেইটো কাৰণে আমাৰ গৰু অতি দৰকাৰেই আমাৰ গৰু থাকেই আৰু আমাৰ পৰম্পৰাগত মানে এনেকুৱা আমাৰ বিহুত আমাৰ গৰু আমাৰ যিটো বছেৰেকৰ বিহুৰ বহাগ বুলি কয় সেই বহাগৰ বিহুত আমাক আমি গৰুক পূজা কৰোঁ পূজা কৰিবলৈ আমাক ধৰক দীঘলতি মাখিলতি থেকেৰা ধৰক বেঙেনা লাও এইবিলাক আমাৰ দৰকাৰ হয় আপোনাৰ মাটিমাহ হওক হালধি হওক তেনেকৈ আমি পিচি কৰি পিনি আমি গৰুক আমি গা পা ধুৱাই নতুন পানী ন পানী হয় নতুন পানীত আমি গা পা ধুৱাওঁ গা পা ধুৱাই কৰি আমি তেনেকৈ আমি পূজা পাতল কৰি গৰুক গা চা ধুৱাই আমাৰ মাখিলতি আমি আমি তাত ফুৰাওঁ দীঘলতি আমি পিন্ধাওঁ পিন্ধাই কৰি পিনি আমি থেকেৰা খা কওঁ বেঙেনা খা কওঁ তেনেকৈ আমি অলপ পূজা কৰোঁ পূজা কৰি মেলি গা পা ধুৱাই কৰি গা পা ধোৱাই কৰি আমি আমি মেলি দিওঁ মেলি দিয়াৰ পিছত আমি আৰু আকৌ ধৰক এতিয়া গৰু আমি আনিব আকৌ পিছদিনাখন আমি গৰু আনো আনি কৰি পিনি এনেকৈ আমি পূজা কৰোঁ পূজা কৰোঁ আমি সেইটো কাৰণে আমি মা মানো গৰুক সিমানেই